অসমীয়া ভাষাই অঞ্চলটোৰ আন ভাষাৰ বিকাশত বহু ধৰণে প্ৰভাৱ পেলাইছে যিহেতু আমি বহুভাষী সমাজ এখনত বসবাস কৰোঁ এনে এক অঞ্চলত অসমীয়া ভাষাৰ উপৰিও নেপালী আদিবাসী বঙালী বড়ো হিন্দী ইত্যাদি ভাষাৰ লগত জড়িত ব্যক্তিসকলৰ লগত ওতঃপ্ৰোতভাৱে জড়িত হৈ আছোঁ অসমৰ ৰাজ্যিক ভাষা যিহেতু অসমীয়া আন আন জাতিৰ লোকে বিদ্যালয়ৰ পৰাই হওক অথবা এম আই এল হিচাপে অসমীয়া ভাষা পঢ়ি আহিছে বা শুনি আহিছে আন আন ভাষাৰ সময় অনুক্ৰমে বিকাশ হৈ অহাত অসমীয়া ভাষাৰ গুৰুত্বপূৰ্ণ ভূমিকা আছে অসমীয়া লোকসকলৰ উৎসৱ বিহু বুলি আমি সকলোৱে জানো বিহুৰ ধাৰণাৰ উপস্থিতি থকাৰ পৰাই গোৰ্খা বিহু বড়োসকলৰ বিহু আদি শব্দৰ আমি লাহে লাহে শুনিবলৈ ধৰিছোঁ ইয়াৰ অৰ্থ হৈছে যে আমি চুবুৰীয়া ভাষাৰ পৰাও ধাৰণা ও শব্দ বিকাশ কৰি আমাৰ ভাষাক আগুৱাই নিয়াৰ চেষ্টা অব্যাহত ৰাখিছোঁ ইয়াৰ উপৰিও নেপালী ভাষাত খিৰিকী দয়ল' চৌকি গামচ্ছা কটাৰী কম্বল ইত্যাদি অনান্য শব্দ অসমীয়া ভাষাৰ খিৰিকী দ দৰ্জা চকী গামোচা কটাৰী কম্বল আদি অনান্য শব্দৰ পৰা ব্যৱহাৰ কৰা দেখা যায় এই শব্দবোৰৰ প্ৰত্যেকটো ভাষাতেই নিজৰ নিজৰ বৰ্ণ আছে যদিও অসমীয়া ভাষাৰ প্ৰভাৱৰ ফলত তেওঁলোকে অসমীয়া ভাষাৰেই সেইবোৰ শব্দ ব্যৱহাৰ কৰিবলৈ বাধ্য হৈছে